মই সমৰ্থন কৰিছিলোঁ জীনছ পেন্ট যিহেতু জীনছ পেণ্ট পুৰুষ মহিলা উভয়ে পৰিধান কৰা দেখা যায় আৰু লগতে ছাত্ৰ ছাত্ৰীসকলো এই জীনছ পেণ্ট পৰিধান কৰা দেখা যায় সেইবাবে মই জীন্ছ পেণ্টক সমৰ্থন কৰিছিলোঁ পেণ্ট পৰিধান কৰিলে আমি আমাৰ লজ্জা নিৰ্বাহৰ বাবে সুবিধা হয় আৰু লগতে ঠাণ্ডা দিনত এই পেণ্ট ব্যৱহাৰ কৰিলে আমি গৰম অনুভৱ কৰোঁ এই পেণ্ট পিন্ধি আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে বিভিন্ন ঠাইলৈ যাব যাব পাৰোঁ এই পেণ্টৰ বিভিন্ন সুবিধা আছে আৰু এই পেণ্টটো দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ কোনো ক্ষয় নাযায় সেইবাবে এই পেণ্টটো আমি ব্যৱহাৰ কৰা দেখা যায় বিভিন্ন অঞ্চলত এই পেণ্টটো প্ৰচলিত বেছি বুলি বেছি হয় আৰু ইয়াৰ ব্যৱহাৰ প্ৰচলিত হৈ আছে